ডায়েবেটিছ ৰোগে বৰ্তমান ভাৰতৰ বহু সংখ্যক লোকক আক্ৰান্ত কৰি আহিছে ডায়েবেটিছ ৰোগ সাধাৰণতে

শৰ্কৰাযুক্ত খাদ্য তেল জাতীয় খাদ্য আৰু ব্যায়ামহীন দেহত এই ৰোগ ৰোগে দেখা দিয়ে ডায়েবেটিছ ৰোগ নিৰাময়ৰ বাবে ঘৰুৱা দিহাবোৰ অৰ্থাৎ মানে গাঁৱলীয়া দিহাবোৰ এনেধৰণৰ বুলি ক'ব লাগিব নিতৌ পৰিমিত ব্যায়াম কৰিব লাগে আৰু ব্যায়াম যেনে ধৰিলওক খোজকঢ়া খেলা ধূলা কৰা ইত্যাদি সাধাৰণতে ব্যায়ামহীন দেহতে এনে ৰোগবিলাক পৰিলক্ষিত হয় বুলি মই ক'ব পাৰি যিমান আৰামকৈ থকা যায় অৰ্থাৎ শৰ্কৰাযুক্ত খাদ্য তেলজাতীয় খাদ্য মাছ মাংস এইবিলাক খোৱাৰ ফলতেই এনে ৰোগবিলাক হয় বুলি ক'ব পাৰি যথেষ্ট পৰিমাণৰ এইবিলাক খাদ্য খালেই এনে ৰোগে শৰীৰত সোনকালে মানে দেখা দিয়া দিয়ে বুলি ক'ব পাৰি ডায়েবেটিছ ৰোগীয়ে সাধাৰণতে সপ্তাহত এবাৰ হ'লেও কেৰেলা খোৱাৰ অভ্যাস কৰিব লাগে কিয়নো কেৰেলাই পেচাবৰ ছুগাৰ কমোৱাত সহায় কৰে আৰু পৰ্যাপ্ত পৰিমাণে বতৰৰ ফলবিলাক খোৱাটো ডায়েবেটিছ ৰোগীৰ বাবে মানে প্ৰয়োজন আছে যিহেতু নেমু টেঙা আমলখি জামু মধুৰি আম এইবিলাক খাব লাগে এই মানে এনেবোৰ ফল আৰু আমৰ পাত মানে তিয়াই ৰাখি ৰাতিপুৱা খাব লাগে আৰু জামু পকা জামু পানীত গৰম পানী উতলাই সিজাৰ পাছত গুটিবোৰ আঁতৰাই এইটো জামুৰ ৰসটো খোৱাতো মানে ডায়েবেটিছ ৰোগীৰ কাৰণে ভাল আৰু অন্যহাতে গুটিবোৰ শুকুৱাই ৰাখিও মানে বড়ী হিচাপে ৰাখি খাব পাৰে আৰু ডায়েবেটিছ ৰোগীয়ে সাধাৰণতে দৈৰ লগত আটাৰে বনোৱা ৰুটি এখন খাব লাগে বেছি পৰিমাণেও নহয় আৰু ডায়েবেটিছ ৰোগীৰ কাৰণে কিছুমান তেলযুক্ত শৰ্কৰাযুক্ত খাদ্য়তো একেবাৰে বৰ্জনীয়ই আৰু সাধাৰণতে আমাৰ ঘৰুৱা দিহাবোৰ হ'লে জনপ্ৰিয় ঘৰুৱা প্ৰতিকাৰবিলাক এনেকুৱাই ধৰি লওক ইনেই আমি সাধাৰণতে যিবিলাক ফল মূলবিলাক ব্যৱহাৰ কৰোঁ মাছ মাংসৰ পৰিৱৰ্তে আমি যদি ফল মূলবিলাক পৰিমিত হিচাবে খাব পাৰোঁ আৰু যদি সদায় ব্যায়াম কৰিব পাৰোঁ এনেবোৰ কৰি থাকিলে ডায়েবেটিছ ৰোগৰ পৰা মানে উপকাৰ পাব পাৰি বুলি ক'ব পাৰি